মই আমাৰ ডিব্ৰুগড় জিলাখনত সদায় দৈনন্দিনভাৱে আমি সন্মুখীন হোৱা কিছুমান সমস্যাৰ বিষয়ে অৱগত কৰিব লৈছোঁ আমাৰ জিলাখত ভিতৰুৱা অঞ্চলত পৰ্যাপ্ত পৰিমাণে যান বাহনৰ অসুবিধা হোৱাৰ বাবে আমি ভিতৰুৱা অঞ্চলত বাস কৰা লোকসকলে প্ৰতিদিনে এটাৰ পিছত আনটো সমস্যাত ভুক্তভোগী হৈ থাকোঁ আমাৰ ডি ডিব্ৰুগড় জিলাখনৰ ভিতৰুৱা অঞ্চলবোৰত ৰাস্তা ঘাটবোৰৰো উন্নতি নহয় যাৰ বাবে বাহনৰ কম লগতে ৰাস্তা ঘাটৰো অসুবিধাৰ বাবে ৰোগীয়া মানুহবিলাকে হস্পিতেললৈ অহা যোৱা কৰোঁতে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয় তাৰোপৰিও আমাৰ ভিতৰুৱা অঞ্চলত হস্পিতেলৰো অভাৱ সেইবাবে আমাৰ আমাৰ অঞ্চলৰ মানুহবোৰে ৰোগী দেখাবলৈ হ'লে চহৰলৈ ওলাই যাব লাগে যাৰ বাবে বাহনৰ লগতে ৰাস্তাটোৱে আমাক যথেষ্টখিনি সমস্যা সন্মুখীন কৰে ইয়াৰোপৰিও আমাৰ জিলাখনত নতুনকৈ বিভিন্ন ধৰণৰ সৰু ডাঙৰ উদ্যোগে গঢ় লৈ উঠিছে এই উদ্যোগবোৰৰ বাবেও আমাৰ জিলাখনত বায়ু প্ৰদূষণৰ লগতে পানী প্ৰদূষণে পানী প্ৰদূষণৰ দৰে সমস্যাই আমাক যথেষ্টখিনি জুৰুলা কৰি তুলিছে আমাৰ জিলাখনত নতুনকৈ গঢ়ি উঠা উদ্যোগবোৰৰ বাবে বায়ু প্ৰদূষণে আমাৰ জিলাৰ সৰু ডাঙৰ সকলো সকলোবোৰৰে চালৰ অসুখৰ লগতে তেনে ধৰণৰ বিভিন্ন ধৰণৰ সমস্য বেমাৰে দেখা দি এটাৰ পিছত আনটো গৈ মানুহক ৰোগীয়া কৰি তুলিছে উদ্যোগৰ উদ্যোগৰ উদ্যোগটো স্থাপন কৰাৰ সময়ত ধ্বংস কৰা গছ গছনিৰ বাবেও আমাৰ অঞ্চলটোত বায়ু প্ৰদূষণৰ সমস্যাই বৃদ্ধি পাবলৈ ধৰিছে ইয়াৰোপৰিও আমাৰ গাঁওখনৰ অৰ কাষেদি আঠত্ৰিছ নং ৰাষ্ট্ৰীয় ঘাইপথ যোৱাৰ হেতুকে কাষত ৰাস্তাৰ কাষত থকা মানুহবোৰে চাউন পলি চাউনৰ প্ৰদূষণতো ভুক্তভোগী হৈ ভুক্তভোগী হৈছে আমাৰ গাঁওখন অলপ ভিতৰুৱা অঞ্চল হোৱাৰ বাবে ইয়াৰ ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে যথেষ্টখিনি দূৰলৈ অহা যোৱা কৰিব লাগে ইয়াৰ বাবে টকাৰো টকাৰৰো টকাৰ অভাৱ হয় যাৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে হত নিজৰ ইচ্ছা অনুযায়ী পঢ়া শুনা কৰিব নোৱাৰে তাৰোপৰিও আমাৰ জিলাখনত নিবনুৱা সমস্যাই গুৰুত্বপূৰ্ণভাৱে দেখা দিছে আমাৰ জিলাখনত পৰ্যাপ্ত পৰিমাণে কাম কৰিব পৰাকৈ ঠাইৰ অভাৱ তাৰোপৰি আমাৰ জিলাখন যিহেতু ব্ৰহ্মপুত্ৰৰ কাষৰীয়া আৰু উপ উপকূলীয় অঞ্চল সেইবাবে বাৰিষা কালত আমাৰ ডিব্ৰুগড়খন জিলাখনৰ প্ৰায়খিনি ঠাইতে বানপানীৰ সমস্যাত ভুক্তভোগী হ'ব লাগে বানপানীৰ সময়ত আমাৰ ৰাইজৰ বিভিন্নখিনি সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও বেমাৰ আজাৰে দেখা দিয়ে তাৰোপৰি তে বানপানীৰ দিনকেইটাত খোৱা বোৱাৰো যথে অসুবিধা হয় সেই সেইবাবে মই আমাৰ ৰাজনৈতিক নেতাসকলক এটাই অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ অঞ্চলত থ চলি থকা সমস্যাবোৰ নিবাৰণ কৰাত তেওঁলোকে যেন সহায় কৰে যেনেদৰে আপুনি যেনেদৰে আপুনি আপোনাৰ নিজৰ অঞ্চলটো উন্নতি কৰি নিছে তেনেদৰে আমাৰ অঞ্চলবোৰ ওপৰতো যেন আপুনি অকণমান চকু দিয়াত চকু দি আমাক সমস্যাৰ পৰা মুক্ত কৰে ৰাজনৈতিক নেতা স সকলক মই এটা অনুৰোধ কৰিছোঁ যে আমাৰ অঞ্চলটোত একোখন উচ্চ শিক্ষাৰ বাবে বিদ্যালয় আমাৰ অঞ্চলতেই নহয় ভিতৰুৱা অঞ্চলটোৰ প্ৰতিখন প্ৰতিটো অঞ্চলতে এখন বিশ্ব মহাবিদ্যালয় স্থাপন কৰি ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ বাবে অকণমান সুযোগ আৰু সুবিধা কৰি দিয়ে তাৰোপৰি তেওঁ নিবনুৱা সমস্যাৰ বাবে উদ্যোগবোৰত আমাৰ থলুৱা থলুৱা ৰাইজসকলক নিয়োগ কৰি সম নিবনুৱা সমস্যাৰ পৰাও মুক্ত কৰে যেন